অঁ এই আছোঁ ঘৰতে কি কৰিছে

হয় নেকি অ কিবাকিবি ভাবি থাকিব নালাগে এবাৰ সেই খানা এটা খাবলে যাম বুলি ভাবিছোঁ গোটৰ মানুহবিলাকে হয় বাৰু

আচ্ছা উঠাব লাগিব আকৌ তিনিশ মানকে আগৰ অঁ আগৰ পইচা মিলাই কৰিব লাগিব অঁ গেৰুকামুখলৈ যাব লাগিব তাতহে ভাল হ'ব মই গৈ পাছোঁ বাৰু আগতে অঁ হয় আনকালে ঘৰৰ ফেমিলিৰ লগতে গৈছোঁ ন

হয় হয় নদীৰ পাৰতে ভাল লাগিব খাবলে তাতে ও অঁ আলোচনা কৰি ল'ব লাগিব সকলোৰে লগতে ও ইউনিফৰ্মটো ইউনিফৰ্ম এটা অঁ ভাল লাগিব ভাল লাগিব ফটো এখনো উঠিব পৰা হ'ব ন সকলোৱে খাইছোঁ বুলি

অঁ যাব লাগিব এতিয়া পাতিলোঁ যেতিয়া যাম আও সকলোৱে আলোচনা তাৰপিছতে কি খোৱা হ'ব এতিয়া অঁ মাছ খোৱা হ'লে মাছ খাব এতিয়া নহয় মাছ খোৱাবিলাকে মাছ খাব আকৌ মাংস খোৱাবোৰে মাংস ভাগে ভাগে ল'ব লাগিব ন তাৰপিছত অঁ তাৰ ভিতৰত কোনোবাই নাখালে আকৌ পনীৰো ল'ব লাগিব

হয় সেনেকে ভাল লাগিব তাৰাপা এতিয়া গাড়ী কি লোৱা হ'ব বাছ ল'বনে নে মেজিক লয়নে মানুহ হ'ব নহয় আকৌ বহুত কেইজনী ও ও হয়তোন আকৌ মানুহ ল'ব লাগিব অঁ আৰু ধৰক গাড়ীত দিয়া খৰচো আছে যদি পইচা নহয় আকৌ উঠাব লাগিব পাঁচশ মানকে নহ'লে

তাৰপিছত চাউলটো ঘৰৰ পৰা নিয়া হ'ব চাগে অও হয় ত বাচন বৰ্তন নিব লাগিব অঁ অ বহিবলে অলপ বস্তুৰ লৈ যাব লাগিব ন তাত যোগাৰ কৰিবলে অকমান অসুবিধা তেতিয়া নিলে সকলোৱে ভাল হ'ব আৰু খাবলে তাপা কোন তাৰিখে যোৱা হ'ব এতিয়া সেইটো ও

তাৰপিছত আৰু কওকচোন তাৰপিছত আকৌ হেৰি কওক হ'ব দুইগৰাকী দুইগৰাকী লগ লাগি পিনি কৰিব লাগিব তেতিয়া ভাল হ'ব আকৌ হেৰি তাতটোও এনেই ফূৰ্তি নকৰিলেও ভাল নালাগে ন অকণমান নিব লাগিব

অঁ নাই তাতো আকৌ ডিজে নিলে আকৌ তাতো খৰচ পৰিব

অঁ অঁ সেইটোকে কৈছোঁ

আৰু আপোনাৰ কিবা ক'বলে আছে নেকি ও ও হ'ব দিয়ক